আমাৰ ইয়াত স্থানীয় টুৰ গাইড সেৱা প্ৰদানকাৰী অঞ্চলটোত আছে বহুত আছে কাৰণ আমাৰ ইয়াত এয়াৰপৰ্টটো আমাৰ গাঁওখনৰ খুব ওচৰতে তো আমাৰ ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন জিলাৰপৰা বিভিন্ন অঞ্চলৰপৰা বিভিন্ন দেশৰপৰা আমাৰ ইয়াত বিভিন্ন ধৰণৰ পৰ্যায়ত আহে তো আমাৰ ইয়াত যোনখিনি টুৰ গাইড থাকে তেখেতলোকৰ যান বাহন লৈ কেনে তো তেখেতলোকে আগবঢ়ায় টুৰ গাইড দিবলৈ আগবঢ়ায় কাৰণ পৰ্যটকসকলে যিধৰণে বিচাৰে যোনডোখৰ ঠাইত তেখেতলোকে যাব বিচাৰে যোনডোখৰ ঠাইত ঠাইত তেখেতলোকে ফুৰিব বিচাৰে তো গোটেইখিনি বস্তু তেখেতলোকে দেখুৱাই মেলি গোটেইখিনি বস্তু ফুৰাই মেলি তেখেতলোকে ভালদৰে তেখেতলোকক সুৰক্ষিতভাৱে এটা ট'ৰ গাইড দিয়ে আৰু আমাৰ ইয়াত তেখেতলোকে তিনিটা ভাষাই জানে হিন্দী ইংলিছ আৰু আচামিজ তো যোনটো ভাষাত তেওঁলোক কমফৰ্টেবল হয় পৰ্যটকসকল কম্ফৰ্টেবল হয় তো সেইটো ভাষাতে তেখেতলোকে তেখেতলোকক ধুনীয়াকৈ বুজাই পৰাই যোনটো জেগাত যিটো বস্তু অলপ বিশেষভাৱে জানিব বিচাৰে তো গোটেইখিনি বস্তু সেই ভাষাটোতে বুজাই মেলি তেখেতলোকক ভালদৰে এটা টুৰ গাইড দিয়ে আৰু আমাৰ ইয়াত বিভিন্ন ধৰণৰ ইয়াত চাবলগীয়া বস্তু বা ফুৰিবলগীয়া বস্তু আছে যেনে ধৰক আপোনাৰ জগন্নাথ মন্দিৰ ইউনিভাৰ্চিটি পাৰ্ক খনিকৰ পাৰ্কটো গোটেইখিনি বস্তু যদি তেখেতলোকে ফুৰিব বিচাৰে তো বিভিন্ন ধৰণত মানুহে বিভিন্ন ধৰণৰ জেগা চাব বিচাৰে তো ব্ৰহ্মপুত্ৰখনো আমাৰ খুব ওচৰতে ডিব্ৰুগড় ডিষ্টিকৰ খুব ওচৰতে লাগি আছে তো গোটেইখিনি বস্তু তেখেতলোকে দেখুৱাই মেলি বুজাই পৰাই ধুনীয়াকৈ এটা টুৰ গাইড দিয়ে আৰু গোটেইকেইটা ভাষাটো তেওঁলোকে ভালদৰে সুৰক্ষিতভাৱে তেখেতলোকক বুজাই পৰাই এটা টুৰ গাইড দি মেলি সেই স্থানত গৈ ভালদৰে থৈ আহেগৈ